ব্যৱসায়ত মহিলাসকল জড়িত জড়িত হোৱাত ক'ব গ'লে আজি মহিলাসকলে বহুত বহুত ধৰণৰ ব্যৱসায় কৰিবলৈ আগবাই আগুৱাই গৈছে আজি কিছুমানে এম্ব্ৰইডাৰী কৰিবলৈ আগবঢ়াই গৈছে কিছুমানে পিঠা পনাত আগবঢ়াই গৈছে কিছুমানে চিলাই শিকিবলৈ আগবঢ়াই গৈছে কিছুমানে বহুত বহুত ধৰণৰ মহিলাসকলে আগুৱাই গৈছে সেইদৰে মহিলাসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে আজি মহিলাসকলে এই কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহুতখিনি সক্ষম হৈছে সেইদৰে আগবাঢ়ি যাবলৈ লৈছে আৰু ময়ো যাবলগীয়া হৈছে সেইদৰেহে ল'বলগীয়া হৈছে